আমাৰ কিছুমান অসমীয়া অসমীয়া খাদ্যসমূহ বিশেষকৈ মচলাযুক্ত নহয় অসমীয়া খাদ্যসমূহ আমি ক'ম এই পৰ্যটকসকলে খোৱাতো উচিত আৰু আমাৰ অসমীয়া খাদ্যসমূহ সাধাৰণভাৱে গাঁৱলীয়া বস্তু বা কিছুমান সাধাৰণ বস্তুৰে বনোৱা হয় বিহুৰ সময়ত বিশেষকৈ আমাৰ পিঠাপনাটো বনোৱা হয় পিঠাপনা পিঠাগুড়ি খুন্দি তেনেকে সাধাৰণকে তেল বা মচলা নিদিয়াকেই তেনেকৈ তেলত গৰম কৰি গুৰ চুৰ দি তেনেকৈয়ে বনোৱা হয় আৰু তেল বা তেলপিঠা বনালেও সিমান এটা একো দিয়া নহয় সাধাৰণ গুৰ আৰু পিঠাগুড়ি দিয়ে তেনেকৈ মিক্স কৰি তেলত ভাজিয়ে বনোৱা হয় আৰু বিভিন্ন এনেকৈ খাদ্য যেনে ভাত চাত খোৱা ক্ষেত্ৰতো যেনেকৈ কল খাৰলি বনায় বা কচুঠোৰ বনায় সেইবোৰ এই আমাৰ কিছুমান সাধাৰণ খাদ্য এইবোৰ কেতিয়াও অপকাৰ নকৰে আৰু এতিয়া আমি মাছ মাছ মাংস খোৱাৰ ক্ষেত্ৰতো বিশেষকৈ মাছ মাংস খাবলৈ হ'লেও মাছ মাংসত এই ঘৰৰ কিবা সাধাৰণ নহৰু পিঁয়াজ দি এনেকৈও খাব পৰা হয় এই আৰু গাঁৱলীয়া মানুহবোৰে বিশেষকৈ এই তেনেকৈয়ে খায়েই সাধাৰণ ভাৱেই আৰু আমাৰ ইয়াত বিশেষকৈ এই সেই কলখাৰৰ দি পেনি খাৰলি বনোৱা হয় খাৰলিও খাবলৈ ভাল পানী দিয়া ভাতৰ লগৰ খাৰলিও খাই আৰু এনেকুৱা সাধাৰণ খাদ্যবোৰ খালে একো বেমাৰ আজাৰো নহয় আৰু আমাৰ বাবে আমাৰ মানে দেহৰ কাৰণে স্বাস্থ্যৰ কাৰণেও উপকাৰী বুলিয়েই ভাবোঁ সেইবাবে পৰ্যটকসকলে বা আমি সাধাৰণ মানুহখিনিয়ে এনেকুৱা খাদ্য খোৱাটোৱে আমাৰ বাবে জৰুৰী বা দ বাৰু